বৰ্তমান সময়ত আমাৰ চৰকাৰৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্য যেনে বেটী বচাও বেটী পঢ়াও সৰ্বশিক্ষা আদি যোজনাৰ ফলত বৰ্তমান সমাজত শিশু শ্ৰমিকৰ পৰিমাণ আগতকৈ যথেষ্ট কম হৈছে যেন অনুভব হয় কিন্তু ইয়াৰ পাছতো বৰ্তমান সময়তো দেখিবলৈ পোৱা পোৱা যায় যে হোটেল ভঙা চিঙা প্ৰতিষ্ঠান সমূহ এই ধৰণৰ প্ৰতিষ্ঠান সমূহত যথেষ্ট সংখ্যক শিশু শ্ৰমিক এতিয়াও দেখিবলৈ পোৱা যায় আৰু এইসমূহ ৰোধ কৰিবলৈ চৰকাৰে আৰু আমাৰ সমাজৰ যিবিলাক এন জি অ' আছে তেওঁলোক আগবাঢ়ি আহিলে এইসমূহ সমস্যা সমাধান হ'ব যেন অনুভৱ হয়